ঐ কপিল এই যোৱা মাহত যে তয়ে ময়ে মোবাইল ফোনটো আনিছিলোঁ অঁ সেই মোবাইল ফোনটো চলাবল বহুত ভাল নহয় তোৰ ডিচপ্লেও ভাল আৰু টেম্পাৰখন গৰিলা লগাই থোৱা আছে আৰু ৰেমটোও ভাল এইট জিবি আকৌ ষ্টৰেজটো ওৱান টুৱেণ্টি এইট মানে দামটো চাই মবাইলটো তোৰ বহুত ভাল এই মোবাইলটো মানে তোৰ গেম ছেম খেলিবলৈয়ো ভাল এনেই ভিডিঅ' চিডিঅ' চাবলৈ বা এডিট কৰিবলৈ মানে ইষ্টৰেজত লেগ প্ৰব্লেমবোৰ নাহে আৰু ইস্মুথ চলে মানে এইটো মবাইলটো মানে পোন্ধৰ হেজাৰ টকা যি মই যোনটো দামত আনিছোঁ দামটো চাই মোবাইলটো বহুত ভালেই